মোৰ পৰিয়ালত মোৰ ককা আইতা মোৰ দেউতা মা দুজন খুৰা দুজন খুৰী আৰু এটা ভাইটি আৰু এটা ভন্টী আছে মই বেলতলাত থাকোঁ আৰু মোৰ ককা আইতা খুৰাহঁতে হেঙেৰাবাৰীত থাকে মোৰ ককা আইতাৰ ঘৰত মই প্ৰত্যেক শনিবাৰে ফুৰিবলৈ আহোঁ মোৰ ককা আইতাৰ লগত মই শনিবাৰে ৰবিবাৰে থাকি সোমবাৰে যাওঁ মোৰ ভাইটি ভণ্টী দুটা লগত মই শনিবাৰে ৰবিবাৰে আহি খেলোঁ মোৰ ঘৰত আৰু মোৰ সেও ঘৰৰ মোৰ পৰিয়ালত বহুতো আৰু মানুহ আছে যেনেকৈ মোৰ মামাহঁতৰ ফালৰ মামা আছে তাৰপিছত মামী আছে দুটা মামা দুটা মামী দুজনী ভণ্টী আছে ককা আইতা আছে মোৰ মামাহঁতৰ ঘৰ বেলতলাত আৰু মামাহঁতৰ ঘৰত যাবৰ কাৰণে বহুত সুবিধা কাৰণ মামাহঁতৰ ঘৰ মোৰ ঘৰৰ ওচৰতে মই মামাহঁতৰ ঘৰত যাই থাকোঁ মোৰ বন্ধু মোৰ বন্ধু বহুত কেইজন আছে মোৰ বন্ধুৰ নামসমূহ মৌচম বকুল নিলয় গৌৰাঙ্গ হীমজ্যোতি আদি মোৰ বন্ধুহঁতৰ লগত বহুত খেল ধেমালি কৰোঁ আমি সন্ধিয়া হোৱাৰ লগে লগে সকলোৱে খেলপথাৰত আহি বিভিন্ন ধৰণৰ খেল ধেমালি কৰোঁ যেনে ক্ৰিকেট ফুটবল আদি কাবাড্ডী তাপাছত ধৰ খ'খ' আদি বহুতো ধৰণৰ খেল ধেমালি কৰোঁ আমি খ'খ' খেলোঁ খ'খ'ত এটা টিমত নজন থাকে আৰু দুজন ৰাণাৰ থাকে দুই তিন তিনিজন ৰাণাৰ থাকে তিনিজনক ধৰিবলৈ গোটেই টিমটোই খ' বুলি এজনক ক'লে সিয়ে এই প্লেয়াৰজনক ধৰিবলৈ যায় আৰু যোৱাৰ মাক যোনফালে প্লেয়াৰ বহি থাকে প্লেয়াৰৰ মাজেৰে অন্য কোনো যাবলৈ নোৱাৰে যাব নোৱাৰিলে দুটা দুই মূৰত দুটা খুটা পোতা থাকে সেই খুটা দুটাৰ সিপিনেৰে ঘূৰিব পাৰিব আৰু নাইবা খুটা দুটাত নুঘূৰাকৈ যদি নিজৰ টিমক খ' দি কিনে তাক সি যাতে জাগাত বহি যাব পাৰে খ' নিয়াত খ' দিনি সেনেকা প্লেয়াৰো ধৰিব খ' নিদিয়াকে বাঁহৰ ইপিনেৰে ঘূৰিও প্লেয়াৰ ধৰিব পাৰি আৰু আমি খেলোঁ ফুটবল খেলোঁ ফুটবলত এটা টিমত এঘাৰজন এঘাৰজন থাকে টোটেল বাইছজন থাকে ফুটবলত এজন গ'ল কিপাৰ থাকে গ'ল কিপাৰজনে হাতেৰে বল ৰখাব পাৰে কিন্তু অন্য দহজন প্লেয়াৰে হাতেৰে বল ৰখাই থৈ দিব নোৱাৰে সিহঁতে ফুড ভৰিৰেই খেলিব লাগিব ফুটবল খেলোঁতে বহুতো ধৰণৰ নিয়ম আছে যেনে গ'ল কিপাৰৰ আগত নিজৰ প্লেয়াৰৰ আগত যদি অন্য প্লেয়াৰ গুচি যায় তেতিয়াহ'লে এইটো ফাউল হয় আৰু যদি কাৰোবাক ধাক্কা মাৰে নাইবা বগৰাই দিয়ে তেতিয়া য়েল্ল' কাৰ্ড পায় আৰু যদি সেনেকে ধাক্কা দিওঁতে দুবাৰ যদি য়েল্ল' কাৰ্ড দিয়ে তেতিয়া সিয়াক ৰেড কাৰ্ড দিয়া হয় ৰেড কাৰ্ড দিয়াৰ ফলত সি তিনিখন খেল খেলিব নোৱাৰে মোৰ মই ফুটবল খেলি বহুত ভাল পাওঁ মোৰ ফুটবলত আইমা ফুটবল খেলি বহুত ভাল পাওঁ মোৰ ফুটবলৰ প্ৰিয় খেলুৱৈ হ'ল পাৰ্থিৱ গগৈ পাৰ্থিৱ গগৈ নৰ্থ ইষ্টৰ সপক্ষে খেলে পাৰ্থিৱ গগৈয়ে দুহেজাৰ তেইছ ছৌব্বিছ চনৰ আই এচ এলত সৰ্বমুঠ তিনিখন মেচত তিনিটা গ'ল কৰিছে এ ন এতিয়া পাৰ্থিৱ গগৈ দুহেজাৰ তেইছ ছৌব্বিছ চনৰ ত'কছ কৰ্ণাৰত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে নৰ্থ ইষ্টে নৰ্থ ইষ্টে বহুত পাৰ্থিৱ গগৈয়ে খেলে নৰ্থ ইষ্টে তিনিখন খেলাৰ দুখন খেলাত ড্ৰ আৰু এখন খেলা জয় বিজয় হৈছে নৰ্থ ইষ্টে এতিয়া টপ লিষ্টত পাঁচ নম্বৰত স্থান দখল কৰিছে তৃতীয়তে মোৰ প্ৰিয় খেল হ'ল কাবাড্ডী কাবাড্ডী এটা ভাল খেল কাবাড্ডী খেলিলে মানুহৰ শৰীৰ ভাল হৈ থাকে কাবাড্ডী খেলোঁতে এটা টিমত নজনকৈ থাকে নজনৰ দুজন জাষ্ট আৰু সাতজন প্লেয়াৰ থাকে জাষ্ট কোনোবাই দুখ পালে অথবা কিবা হ'লে জাছপিতত প্লে কৰিব পাৰি জাছপিটত কৰিলে যোন যোন প্লেয়াৰ দুখ পাইছে সি ওলাই যায় আৰু জাছচ্পটত বহি থকা প্লেয়াৰ এজন খেলে জাছপিটৰ কাবাড্ডী খেলত এটা টিমত নজন নজন থাকে কাবাড্ডী খেলত এডাল মিডিল লাইন আৰু এডাল টাছ লাইন আৰু এডাল বনাচ লাইন থাকে আৰু এডাল লাষ্ট লাইন থাকে লাষ্ট লাইনডাল পাৰ হৈ যদি প্লেয়াৰটো গুচি যায় তেতিয়াহ'লে তাক আউট কৰি দিয়া হয় আৰু কাবাড্ডী খেলোঁতে এটা টাইমত হাফ টাইমত বিছমিনিটকৈ দিয়া হয় সৰ্বমুঠ গোটেই খেলখনত চল্লিছ মিনিট দিয়া হয় আৰু চল্লিছ মিনিটত যাৰ পইণ্ট বেছি থাকে তাক বিজয়ী ঘোষণা কৰা হয় তৃতীয়তে আৰু আমি আৰু মাঘ বিহুত আৰু বহাগ বিহুত বহুতো ধৰণৰ খেল ধেমালি গাঁৱত পতা হয় গাঁৱত গ'লে আমি খেলোঁ গাঁৱত বহুতো ধৰণৰ খেল যেনে বিহু মাঘ বিহু বহাগ বিহুৰ সময়ত দৌৰা খেল পাতে একশ মিটাৰ দৌৰ দুইশ মিটাৰ দৌৰ আদি নানান ধৰণৰ খেল ধেমালি পাতে আদি খেলত খেলি ভাল লাগে আৰু ছবি অঁকা কবিতা প্ৰতিযোগিতা আদি বিভিন্ন ধৰণৰ খেল পাতে আৰু কলগছত তেল সানি দিয়ে আৰু ওপৰত পইচা ৰাখে আৰু সেই তেল সনা কলগছৰ ওপৰত যোনে উঠি যায় পইচাখন ল'ব পাৰে সেই পইচাখন তেওঁক দি দিয়া হয় আদি নানান ধৰণৰ খেল থাকে যেনে টেকেলি ভঙা হাই জাঁপ লং জাঁপ কুকুৰা যুঁজ আদি ধৰণৰ খেল মই লং জাঁপ মাৰি বহুত ভাল পাওঁ লং জাঁপত মই বহুতো মিটাৰ যাব পাৰোঁ মই লং জাঁপত পোন্ধৰ ষোল্ল ফুট যাব পাৰোঁ আৰু হাই জাঁপত মই চাৰে পাঁচফুট ওখলৈ জাঁপ মাৰোঁ জঁপিয়াব পাৰোঁ আদি নানান ধৰণৰ খেল পাতে আৰু গাঁৱত গ'লে আমি গাঁৱত যায় আমি বহুত স্কুল ছুটি হোৱাৰ পিছত গোটেই বন্ধুবোৰ আহে তাতে আমি বহুত খেল খেলোঁ আৰু সেই প্ৰতিযোগী প্ৰেকটিছ কৰোঁ যে আমি বহাগ বিহুত মাঘ বিহুত পুৰস্কাৰসমূহ লাভ কৰিব পাৰোঁ এনে ধৰণৰ আমি নানান ধৰণৰ খেল খেলোঁ